অঁ হয় হয় অঁ

অঁ এই বড়োলেণ্ডৰ বিষয়ে মই বৰ বিশেষ নেজানিম বড়োলেণ্ডত মই যোৱাও নাই আপোনাক যদি কিবা যদি লিখিত হিচাপে লাগে যদি তেনেকুৱাবিলাকত দিব পাৰিম কিন্তু মই বড়োলেণ্ডৰ বিষয়ে কালচাৰৰ বিষয়ে মই ইমানটা ভালকে নাজানো অঁ ঠিক আছে মই যিমানটো পাৰোঁ সহায় কৰিম কিন্তু বড়োলেণ্ডৰ বিষয়ে মই সিমান ভালকৈ নাজানো ঠিক আছে ঠিক আছে মই আপোনাক সহায় কৰি দিম